হেল্ল' কিএ

কিয়

হয় নেকি কালি কেইটাত যাবি

অঁ অঁ হ'ব দে কেইটামানত যাবি অঁ লাইন গাড়ীত যাবি না অঁ অঁ কালি চেক আপ আছে নেকি অঁ অঁ যাম দে নটামানত হয়না অঁ অঁ মোৰো অলপ হাতখেন বিষাইছে ৰ' হাতখেন বিষ হ'লি আৰু হ'ব দে নটামানত ওলাম অঁ দে